আমাৰ গাঁৱৰ স্কুলত ভাল শৌচাগাৰ খোৱা পানী কিতাপ ডেষ্ক বেঞ্চ আৰু খাদ্যৰ যোগান ধৰা হয় গতিকে ক'ব পাৰি যে আমাৰ গাঁৱত যিবোৰ স্কুল আছে সেই সকলোবোৰ যথেষ্ট ভাল উন্নতমানৰ বুলি ক'ব পাৰি সকলোতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ব্যৱহাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট গুৰুত্ব সহকাৰে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰে ইয়াৰ লগতে ভাল শৌচাগাৰৰ ব্যৱস্থা আছে খোৱা পানীৰো ব্যৱস্থা আছে কিতাপ পত্ৰ আদি যোগান ধৰা হয় ডেষ্ক বেঞ্চবোৰ সুবিধাজনক হয় বহিবলৈ লিখিবলৈ আৰু খাদ্যৰ যোগান নিশ্চয় ধৰা হয় মিড্ ডে মিলৰ ব্যৱস্থা কৰা হয় লগতে ইয়াক উন্নত কৰিব পাৰি বুলি মই ভাবোঁ যথেষ্ট পুঁজিৰ প্ৰয়োজন চৰকাৰী ক্ষেত্ৰত ভালদৰে ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয়কৈ ভাল ফলাফল লাভ কৰিব পৰা যায় মই যিবোৰ দেখি আহিছোঁ সেই সকলোবোৰ বিদ্যলয়সমূহত যিবোৰ সুবিধা আছে সেইবোৰ আৰু অলপ উন্নত কৰাৰ প্ৰয়োজন বুলি মই ভাবোঁ পঢ়া শুনাৰ ক্ষেত্ৰত আৰু অলপ আগুৱাই নিব লাগিব ছাত্ৰ ছাত্ৰীসকলক বুলি মই ভাবোঁ লগতে সুবিধাসমূহ যিবোৰ পালন কৰিছে সেইবোৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক ভালদৰে আগুৱাই লৈ যাব পাৰোঁ সেইটো মন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ নৈতিক মূল্যবোধসমূহ ভালদৰে গঢ়ি উঠিব লাগিব লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক ব্যক্তিগতভাবে পৰামৰ্শ প্ৰদান কৰিব লাগিব আৰু লগতে তেওঁলোকে যাতে ভৱিষ্যতলৈ এটা ভাল চাকৰি কৰিব পাৰে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব গতিকে ইয়াৰ পৰা ক'ব পাৰি যে যিহেতু আমাৰ গাঁৱত স্কুলত ভাল শৌচাগাৰ খোৱা পানী কিতাপ ডেষ্ক বেঞ্চ আৰু খাদ্যৰ যোগান ধৰা হয় ইয়াক উন্নত কৰিব পৰা যায় যদিও এইবোৰ ব্যৱস্থা আছে তথাপিও এইবোৰ উন্নত কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ